গাঁও অঞ্চলত ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে বিশেষকৈ এই গাঁওখনত আমি কেনেকুৱা ধৰণৰ ব্যৱসায়টো কৰিলে লাভাম্বিত হয় এনেকুৱা এটা আমি ব্যৱসায় আৰম্ভ কৰিব লাগিব আৰু সেই ব্যৱসায় মানে গাঁও অঞ্চলত ব্যৱসায় আৰম্ভ কৰিব হ'লে বিশেষকৈ সন্মুখীন হ'বলগীয়া সমস্যাবোৰ হৈছে সন্মুখীন মানে এইবোৰ যাতে বিশেষকৈ গাড়ী এখন অনাটো দোকান এখন দিলোঁ সেই দোকানখনত আমি গাড়ীখন সোমাব নাই বস্তু আনোতে গাড়ীখন সোমাব নাই এনেকুৱা মানে কি আৰু এইখিনি বস্তু ইয়াত বিকিলোঁ মই বিকি হ'ব নাই এনেকুৱাবোৰ মানে চাই ল'ব লাগিব কেনেকুৱা ধৰণৰ বস্তু বিকিলে গাঁওখনত মানে আমাৰ মানে গাঁৱত বিক্ৰী হ'ব কেনেকুৱাটো বস্তু বিক্ৰী কৰিলে লাভ বিক্ৰী নহ'ব এইবোৰ গাঁৱত বিশেষকৈ গাঁৱত কি বস্তু বিকিব পাৰি কি বস্তু বেছি চলে কেনেকুৱা ব মানে বস্তু বিকিলে আমাৰ গাঁৱত আমাৰ আমাৰ ব্যৱসায় মানে লাভ হ'ব আমাৰ সমস্যাৰ সন্মুখীন নহ'ব মানে এনেকুৱাবোৰ আমি চাব লাগিব বিশেষকৈ গাঁৱত সমস্যাৰ মানে এই কি আৰু সমস্যাবোৰ হ'বলৈ হ'লে গাঁওখনত বিশেষকৈ ৰাস্তা পদূলিবোৰ আমাৰ ভাল হ'ব লাগিব কাৰণ গাড়ী এখন আনিলোঁ আমি বস্তু লৈ আহিলোঁ গাড়ীখনত সেই বস্তুখিনি আমি আনিবলৈতো গাড়ী ৰাস্তাটো ভাল হ'ব লাগিব গাড়ীখন আহিবলৈ ভাল ৰাস্তাটো ভাল হ'ব লাগিব বহল হ'ব লাগিব ঠেক ৰাস্তা তেনেকুৱা জেগাতটো গাড়ী নচলিব ঠেক ৰাস্তাত সেইকাৰণে আমি সেইটো বিশেষকৈ সেইটো চাই ল'ব লাগিব চাই মেলি আমি তেনেকৈ মানে আনক যদি জ নিজে নকৰি যদি আনকে আমি কৰিবলৈ আনে কৰিছে ব্যৱসায় আমি গাঁও অঞ্চলত আনে কৰিবলৈ হ'লেও আনক কৰালে কৰিবলৈ কৰিলে হ'লেও আমি গাঁওখনত অঁ এইটো কৰা সেইটো কৰা এনেকৈ আমি গাঁৱৰ মান যুৱক যুৱতীক আমি উৎসাহ দিব লাগিব যে দোকান এখন দিয়া তুমি এই দোকানখন দিলেহে এইখনম গাঁও অঞ্চলত এনেকুৱা এখন দোকান দিলেহে চলিব যাত তুমি লা তোমাৰ লাভ হ'ব এনেকুৱাবোৰ কথা আমি সেই যুৱকজনক বা যুৱতীগৰাকী আমি বুজাব লাগিব বা ক'ব লাগিব উৎসাহ দিব লাগিব আমি অ' তুমি এইটো ব্যৱসায় কৰিব লৈছা কৰা মানে গাঁৱত বিশেষকৈ অকল কিবা এটা হেৰি দোকান বুলিয়ে নহয় যিকোনো ব্যৱসায়ে আৰম্ভ কৰিব পাৰি কৰিব গাঁও অঞ্চলত ক সেই এইটো কৰা সেইটো কৰা আমি উৎসাহটো আমি নিজে আমি জনাব আনক ক'ব লাগিব বা আমিও আনৰ আমি নিজে কৰিবলৈ হ'লে আনৰ পৰা আমি উৎসাহ ল'ব লাগিব আমি তেতিয়াহে ব্যৱসায় আৰম্ভ কৰিব পাৰিম বা ব্যৱসায়টো ভাল হ'ব সেইটো কাৰণে বিশেষ গাঁও অঞ্চলত মানে সন্মুখীন সেইবিলাকেই হ'বলগীয়া হয় আনে যে কি কৰিম কি নকৰিম এইটো আনে পটককৈ বুজি পাবলৈ দিগদাৰ হৈ যায় গাঁৱত চলিব নচলে এনেকুৱা এটা ব্যৱসায় কৰিলে দোকান এখনকে দিলে বা কিবা বস্তু বেলেগ বস্তু কাপোৰকে আমি অ শিকিলোঁ ধৰি লোৱা গাঁৱে গাঁৱে তেনেকুৱা বি কি হ'ব নহয় এনেকুৱাবোৰৰ কথা আমি চাব লাগিব চাই মেলি আমি কৰিব লাগিব সেইবোৰ সমস্যা আমাক অকণমান স সন্মুখীন হ'ব লগা হয় নোহোৱা নহয় সেইখিনি সমস্যাই আমি অকণমান স সমস্যাত কৰোঁ আনক ক'বলৈ হ'লেও সেইটো এনেকুৱাবোৰ কথাই মানে ধৰি লওক হেৰি একো ক'ব লাগিব আনকো সেইটোৱে ও বা এইখিনি এনেকুৱা বস্তু বনোৱা তুমি গাঁৱৰ বাঁহৰ বস্তু বনাই এইখিনি বিক্ৰী কৰা গাঁৱত এইবোৰ এনেকৈ ধৰণৰ মানে গাঁৱত বিক্ৰী হ'ব এইবোৰ বাঁহৰ বস্তু ডলা খৰাহিয়ে হওক বা বাঁহ বেতৰ বস্তু চকি টেবুলেই হওক এনেকুৱা ব্যৱসায় কৰিবলৈ উৎসাহ জনাব লাগিব আমি এইবোৰ কথা পৰা আমি এনেকুৱাবোৰ কথা কৈ আমি আনকো উৎসাহ জনাব লাগিব